অঁ মই নিৰ্মালীয়ে কৈছোঁ অঁ হেৰি হেৰি যে মই তোমালোকৰ সেয়াত ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ ভাবিছোঁ অঁ তাত বাৰু এনেই চোৱা চিতা কিবা জেগা জোগোলি আছেনে বাৰু

অঁ অঁ অঁ তাত পাম ন অঁ অঁ

অঁ অঁ নাই তাত যে সেই থকা মেলা সুবিধাটো বাৰু কেনেকৈ হ'ব আছে নাই

অঁ

অঁ অঁ বেলেগ লয় ন অঁ এনেই খোৱা বোৱাবিলাক ভালনে অঁ অঁ অঁ যাম বুলি ভাবিছোঁ সেইটো কাৰণে তোমাক আগতীয়াকৈ সুধি লৈছোঁ তাৰমানে অঁ অঁ থকা সুবিধা মেলা সেইবিলাক অঁ অঁ আৰু অঁ অঁ অঁ অঁ ইয়াত বহুত আছে ন ঠাই অঁ

অঁ অঁ অঁ অঁ অঁ তেতিয়াহ'লে অঁ যাম বুলি ধৰিছোঁ মই এতিয়া এই কেতিয়া যাওঁ তোমাক খবৰটো দিম দেই

অঁ অঁ অঁ সুবিধা কৰি দিবা অঁ অঁ অঁ হয় হয় আমাৰ ফেমিলিটোৱে যাম গোটেই ফেমিলিটো আমাৰ ফেমিলি বেছি নাই অকল তিনিজনে সদস্য আমি অঁ অঁ অঁ হ'ব যাম হ'ব তেতিয়াহ'লে ন ৰাখিছোঁ অঁ অঁ অঁ হ'ব তেতিয়াহ'লে দিয়া